মোৰ ভাই ভনীৰ ক্ষেত্ৰত মোৰ এটি ভাইটি আছে এজনী বা আছে

একে ভাই ভনী হ'লেও বিভিন্ন ক্ষেত্ৰত আমাৰ মাজত পৃথকতা আছে যদিও একে মাতৰ একে মাতৃৰ সন্তান হিচাপে আমাৰ শাৰীৰিক গঠন কিছু একেই আৰু দেখিবলৈ আমি প্ৰায় একে তথাপিতো যিদৰে এখন হাতৰ আঙুলি সকলোবিলাক সমান নহয় ঠিক তেনেদৰে একে মাতৃৰ গোটেইকেইজন সন্তান সমান হ'ব নোৱাৰে আৰু সেইক্ষেত্ৰত বা আৰু ভাইটিৰ আৰু মোৰ মাজত যথেষ্ট পাৰ্থক্য আছে আমাৰ মানসিক চিন্তাধাৰাৰ লগতে কথা বাৰ্তাৰ যথেষ্ট পাৰ্থক্য আছে বা এগৰাকী ছোৱালী মানুহ হিচাপে তেওঁৰ চিন্তাধাৰা কিছু সুকীয়া আৰু ভাইটিৰ এটা সৰু ল'ৰা হিচাপে তেওঁৰ চিন্তাধাৰাবোৰ সৰু সৰু আৰু সৰু পৰিৱেশৰ মাজতে সীমাৱদ্ধ আৰু আমাৰ শাৰীৰিক গঠনৰ ক্ষেত্ৰত বা কিছু বগা মই মধ্যমীয়া আৰু ভাইটি অলপ ক'লা ধৰণৰ বাকী আমাৰ মাজত মিল মিলাপ্ৰীতিৰ ক্ষেত্ৰত সকলোৰে সমান সহানুভূতি আছে